দাদা হয় মই মানে এই আঠ তাৰিখৰ দিনা জোতা এযোৰ অৰ্ডাৰ কৰিছিলোঁ আপোনালোকৰ কোম্পানীৰ পৰা তাৰপিছত জোতাযোৰ কালি আহিলে কালি আছিলে পোন্ধৰ তাৰিখ অঁ কালি পালোঁ কিন্তু জোতাযোৰ মানে চাইজটো মোৰ এতিয়া হোৱা নাই সৰু হৈছে অলপ মই পাঁচ নম্বৰ অৰ্ডাৰ কৰিছিলোঁ তাৰপিছত এতিয়া মানে অলপ ছাইজটো সৰু হ'ল গতিকে মই ৰিটাৰ্ণ কৰিব বিচাৰিছোঁ আৰু জোতাযোৰ ৰিটাৰ্ণ কৰাৰ পিছত মানে মই আপোনালোকৰ পৰা ৰিফাণ্ড বিচাৰিছোঁ গতিকে ৰিফাণ্ডটো আপোনালোকে কৰিলে ভাল হয় আৰু তাকে জনালোঁ অঁ অঁ ঠিক আছে হ'ব নহ'লে